সৰ্বসাধাৰণতে আমাৰ গ্ৰাম্য মানে গাঁৱলীয়া গাঁৱলীয়াসকলে খেতি কৰিয়ে চলোঁ আৰু আজিকালি ভালধৰণৰ খেতিয়ক এজন পাবলৈ হ'লে অলপ জটিল সমস্যাই হৈছে কিয় মানুহবিলাক প্ৰায় অসুখীয়া হৈছে আৰু বিচাৰি পাবলৈও টান আৰু যিকেইজনক অনা হয় মাতি অনা হয় তেওঁলোকেও অকণমান থাকিবলৈ বা কাম কৰি দিবলৈ বেয়া পায় কিয় নিজৰ এখন সংসাৰ চলিবলৈ প্ৰত্যেকেই বহুত বেছি ধনৰ প্ৰয়োজন সেইকাৰণে তেওঁলোকে য'ত বেছি পইচা পায় তাত কাম কৰিবলৈ গুচি যায় কাৰণ আজিৰ যুগত একনল জেউৰা ভেটিবলৈ হ'লে এখন এশ টকা লাগে এক নল জেউৰাত এশ টকা দিবলৈ হ'লে আমি শ্ৰমিকবিলাকে ধান বেচি বা মাহ সৰিয়হ বেচিহে কিবা ক'ব পাৰোঁ দিব পাৰোঁ সেই তাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ব নিৰ্ভৰ কৰি মানে আমি পইচাটো সিহঁতক দিব নোৱাৰোঁ আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰিও কিছুমান খেতি হয় আজি এতিয়া একৈছ বাইছ চনত আমাৰ ইয়াত খেতি নহৈছিলেই কাৰণ বতৰ একেবাৰে খৰাং আছিলে খৰাং হোৱা কাৰণে আমি একো খেতিতে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ ঊত্তীৰ্ণ হ'ব নোৱাৰা গুণত আমি শ্ৰমিকবিলাকে বহুত দুখতো পৰিছিলোঁ বা বহুত সমস্যাৰ সন্মুখীন হৈছিলোঁ গতিকে বহুত সমস্যাৰ সন্মুখীন হোৱা কাৰণে সমস্যাৰ সন্মুখীন হোৱাৰ কাৰণে আমি ঐ এইফালে আহচোন ঐ কিবা ওলালে নিজে আহিছে